মই মানে সৰুৰপৰাই গোঁঠা বা চিলাই তাঁতশাল এনেকুৱাবিলাক বস্তু মানে মোৰ সৰুৰপৰাই আগ্ৰহ মই ভালপাওঁ কৰি মানে সৰুৰপৰা পঢ়া শুনা বা ঘৰুৱা কাম বনৰ মাজতো মই এইবিলাক শিকিছিলোঁ মাহঁতে মোৰ সৰুৰপৰা শিকাইছিলে তেনেকৈ যেনে যেনেকৈয়ে শিকাইছিলে তেনেকৈয়ে মই মানে শিকি লৈছিলোঁ পঢ়াৰ মাজতো বা ঘৰুৱা কামৰ মাজতো মই গোঁঠা চিলাই মানে তাঁতশাল এনেকৈ শিকিছিলোঁ প্ৰথম গোঁঠা শিকিলোঁ তেনেকৈ শৰাই ঢকা বনালোঁ এনেকৈ সৰু সৰু মানে টেবুল ক্লথ বনালোঁ তাৰপিছত মানে সেয়া হেৰি হোৱাৰ পিছত মানে চিলাই শিকিলোঁ চিলাই তেনেকৈ সৰু সুৰা কিছুমান মানে ফুল কৰিলোঁ তাৰপিছতে লাহে লাহে অলপ ডাঙৰ হৈ অহাৰ পিছত মানে কাপোৰ চিলাবলৈ ল'লোঁ ব্লাউজ মেখেলা এনেকৈ মাইকী মানুহৰ মানে এনেকুৱা কিছুমান বস্তু মানে চিলাই পেলাই শিকি বেছি বেচিবলৈও ল'লোঁ তেনেকৈ মানে হেৰি কৰি পেলাই তেনেকৈয়ে চলি নিজৰ খৰচ নিজে মানে উলিয়াবলৈ ল'লোঁ তাৰপাছত তাঁতশাল শিকিলোঁ তাঁতশালো তেনেকৈয়ে শিকি পেলাই গামোচা ৰুমাল মানে চাদৰ মেখেলাৰপৰা ধৰি অন্যান্যখিনি বওঁ মাজে মাজে গোটৰো বওঁ গোটৰ বৈ গোটৰফালে দিওঁ এনেকৈ ডাঙৰ ডাঙৰ মেলা হ'লে আমাৰ মানে গোটৰফালৰপৰা মানে সেইবিলাক নিয়া হয় গামোচা বা সেই চেলেং কাপোৰ এনেকুৱাখিনি বস্তু বা চাদৰ এনেকুৱা নিয়া হয় তাৰপিছতে আকৌ আমি মানে তাৰ মাজতে আমি পিঠা পনাও নিওঁ তেনেকৈ হেৰি হয় গোটৰফালৰপৰা সেই তেনেকৈয়ে নি মেলি মানে আমি কি কৰোঁ আৰু লাহে লাহে পৰিয়াল হ'বলৈ ল'লে পৰিয়ালো তেনেকৈয়ে মানে কৈ মেলি সেইবিলাক কৰি মেলিয়ে মানে পৰিয়ালো পোহোঁ বা ল'ৰা ছোৱালীকো হেৰি কৰোঁ পঢ়োৱা শুনোৱাত কিছুমান পইচা পাতি দৰকাৰ হয় বিশেষকৈ আমাৰ চাকৰি বাকৰি নাইকিয়া মানুহ আমি সেইবিলাক কৰিয়ে খাব লাগিব তাঁতশাল বা চিলাই এনেকৈ এইবিলাক সেইবিলাক কৰি মেলিয়ে আমি খাব লাগিব লাহে লাহে চাকৰি বাকৰি নাইকিয়া মানুহ যেতিয়া সেইবিলাকে কৰি মেলি আমি খাই মেলি মানে থাকোঁ আৰু মানে যেনে তেনে পৰিয়ালটো পোহি থাকোঁ আৰু মানে হেৰি ভালপাওঁ মানে মই সেইবিলাক কৰি পেলাই এতিয়াও মই বওঁ এতিয়াও সেইবিলাক কৰি আছো বা এতিয়া বেছি গৰম কাৰণেহে এইবিলাক মানে অলপ দিন অ'ফ কৰি দিয়া হৈছে এতিয়া আমি ঠাণ্ডা দিন এতিয়া অহাৰ লগে লগে আমি ব'মেই আৰু গৰম কাপোৰ ব'ম মেখেলা এনেকুৱা মানে টাৱেল এনেকুৱা কিছুমান ব'ম বৈ এনেকৈ বিকিম নিজলৈও হয় বিকো তেনেকৈ আমি মানে পৰিয়ালো টানে আপদে মানে চলিবলৈ হৈ থাকে আৰু মানে এনেকৈয়ে আৰু চলি আছো আৰু আমি